গোলকীয় দ্ৰুত বিক বিকাশৰ পৰিগণিত যথেষ্ট মানৱ জীৱনৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত হোৱাৰ পৰিলক্ষিত দেখিবলৈ পোৱা গৈছে কিন্তু মানুহৰ জীৱনৰ মানদণ্ড উন্নত হোৱাৰ বিপৰীতে বিভিন্ন প্ৰদূষণসমূহ আমাৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংশ হোৱা দেখিবলৈ পোৱা গৈছে যিমানে প্ৰযুক্তিসমূহৰ ব্যৱহাৰ বৃদ্ধি পাইছে সিমানে প্ৰাকৃতিক সম্পদসমূহৰ অপচয় বৃদ্ধি পাইছে আৰু আৱৰ্জনাসমূহ বিভিন্ন পৰিমাণে বৃদ্ধি পোৱা দেখিবলৈ পাইছে আৰু লগতে মানুহৰ মানৱীয়তা গুণসমূহৰ অৱক্ষয় দেখিবলৈ পোৱা গৈছে তেনেস্থলত নিজৰ পৃথিৱীখনত নিজেই জীয়াই থাকিবলৈ পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰি জীয়াই থকাৰ এটা কলা প্ৰত্যেকজন ব্যক্তিয়েই আঁকোৱালি ল'বলৈ প্ৰয়োজনীয়তা আহি পৰিছে প্ৰকৃতিক ধ্বংস কৰি নিজৰ জীৱন ধাৰণৰ মানদণ্ড যিমানেই উন্নত নকৰক লাগিলে প্ৰকৃতিৰ লগত এটা সমন্বয় সমন্বয় ৰক্ষা কৰিহে এজন বা এই মানৱ জাতি জীয়াই থকাটো সম্ভৱ মানৱ জাতি জীয়াই থাকিবলৈ প্ৰকৃতিক কিছুমান নীতি নিয়মৰ মাজত জীয়াই থকাতো খুবেই প্ৰয়োজন